হেল্ল' আপোনালোকৰ পৰা মই এখন কটন শাৰী দিছিলোঁ অৰ্ডাৰ ইমান গৰম এইবিলাক পিন্ধিব নোৱাৰি চিন্থেটিকবিলাক কিন্তু আজি তিনিদিন চাৰিদিন মানৰ আগতে আহিলে কিন্তুতো কটন নহয় তাত চিন্থেটিক মানে মিহল আছে কিবা কিবি তেনেকৈ হ'লেতো অলপমান প্ৰব্লেম হয় আপোনালোকক মই কথাটো কলোঁ নেক্সট টাইম যেন এনেকুৱা নকৰে তেতিয়াহ'লেতো আপোনালোকৰ চেলটো কম যাব যদি অৰ্ডাৰ দিয়া মতে বস্তুটো নাহে দেখাততো আমি ভালেই পাইছিলোঁ সেই হিচাপে অৰ্ডাৰ দিছিলোঁ কিন্তু বস্তুটো নাহিল